তুমি যিহেতু মইনা পাৰিজাতৰ প্ৰাক্তন ছাত্ৰী আছিলা মইনা পাৰিজাতক লৈ তোমাৰ ডাঙৰ সফলতা আৰু নিজক লৈ তুমি কি গৌৰৱাম্বিত কৰিছিলা মইনা পাৰিজাতক লৈ

যিহেতু মই কৈছিলোঁৱে মইনা পাৰিজাতৰ পৰা মই সৰু সৰুৰ পৰাই মই তাত মই জড়িত হৈ আছোঁ আৰু আমি আচলতে প্ৰথমতে মই ইমান বুজি পোৱা নাছিলোঁ কি আছিলে কি কথা সৰুৰ পৰা আমি এনেকৈ শিকি শিকি শিকি শিকিহে আচলতে এটা সফলতা অৰ্জন কৰিছিলোঁ আমি মইয়ে নহয় আমাৰ মইনা পাৰিজাতৰ মানে যিমানবিলাক শিশু আছে চবে কিন্তু মই মোৰ কথাকে কওঁ বাৰু প্ৰথমতে আমি যেতিয়া মইনা মেলখন খুলিছিলোঁ তেতিয়া আমাৰ ইয়াত নাচ গান হৈছিলে কবিতা আবৃত্তি হৈছিলে সেইবিলাকৰ পৰা শিকিছিলোঁ আৰু এনেকৈ আমি শিবিৰ যাওঁ অলপ কৰ্মশালা যাওঁ সেইবিলাকৰ পৰাও শিকোঁ কিন্তু এদিন হঠাতে মানে খবৰ পাইছিলোঁ যে মইনা পাৰিজাতত বিজ্ঞান মেল হ'ব প্ৰথমতে মই ইমান বুজি পোৱা নাছিলোঁ যে এইটো আচলতে কি হয় বিজ্ঞান মেল তাৰপিছত আমাৰ ওচৰৰ খুড়া এজনে মোক বুজালে যে আমুক তামুক এনেকুৱা বিজ্ঞান মেলটো এনেকুৱা কৰিব লাগে আৰু ভাগ্য ভাল আছিল যে সেই কেইদিনমানৰ পিছতে মোৰ স্কুলতো এটা বিজ্ঞানৰ প্ৰদৰ্শনী আছিলে মই মেম মেমহঁতে মোক ক'লে যে তুমি বিজ্ঞানৰ প্ৰদৰ্শনী দিব পাৰিবানে মেমক ক'লোঁ মেম মই ইমান বুজি নাপাওঁ অলপ শিকাই দিব মেমহঁতে শিকাই দিলে বাৰু মানে এনেকৈ ঔষধৰ বিষয়ে নিছিলোঁ মই প্ৰথমবাৰ আমাৰ স্কুলৰ ফালৰ পৰা আৰু বহুতো প্ৰজেক্ট নিছিলে তাত আমাৰ স্কুলখনে ছেকেণ্ড পাইছিলে দেই মানে তেতিয়া মোৰ বহুত ভাল লাগিছিলে যে আমি এনেকৈ প্ৰথমবাৰ কৰি ছেকেণ্ড পাইছোঁ সেইটোৱে মোৰ প্ৰথম আৰম্ভণি আছিল আৰু মোক এই ক্ষেত্ৰত মা দেউতাই বহুত সহায় কৰিছিলে আৰু যেতিয়া মই মইনা পাৰিজাতত প্ৰথমখন প্ৰদৰ্শনী দিছিলোঁ মই এখন আদৰ্শ ঘৰৰ পৰিৱেশৰ ওপৰত নি দিছিলোঁ আমাৰ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ জিলাৰ মইনা পাৰিজাতৰ ফালৰ পৰা মই সেই বিজ্ঞানৰ প্ৰকল্পটোত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হওঁ আমাক আমাক আমাক ইয়াত সাতজন মইনা নিৰ্বাচিত কৰিছিলে মই তাৰে ভিতৰত দুই নম্বৰত গৈছিলোঁ যিহেতু মই সদৌ অসম ভিত্তিত হোৱা বিজ্ঞান মেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছিলোঁ সেয়াই আছিল মোৰ প্ৰথম বিজ্ঞান মেলৰ অভিজ্ঞতা

এই ক্ষেত্ৰত মোক মাহঁতে সহায় কৰিছিলে আৰু দিকপল লাহন দাদায়ো মোক সহায় কৰিছিলে কেনেকৈ কি কৰিব লাগে কি কৰিলে কি হয় বহুত কষ্ট কৰি এটা প্ৰজেক্ট বনাইছিলোঁ সেইটোৱে মানে এটা আদৰ্শ ঘৰৰ পৰিৱেশ য'ত মই এজন শিক্ষক তথা এজন খেতিয়কৰ এখন ঘৰৰ বৰ্ণনা দিছিলোঁ আচলতে তেওঁৰ ঘৰখনত কি আছে কি নাই বা এখন আদৰ্শ ঘৰ কেনেকুৱা হ'ব লাগে তেওঁৰ ঘৰত গোহালি আছিলে খেৰৰ মেজি আছিলে এটা ডাঙৰ পুখুৰী আছিলে তাত টঙি ঘৰ আছিলে য'ত গাহৰি পুহিছিলে বা মাছ পুহিছিলে পুখুৰীত আৰু ভঁৰাল আছিলে ডাঙৰ চোতাল আছিলে নঙলা জেউৰা আদি ধৰি লৈ মানে এখন আদৰ্শ ঘৰত যি যি থাকিব লাগে তেওঁৰ সকলো বস্তু সেই ঘৰখনত উপলব্ধ মানে আছিলে মানে সেইটো সকলো বস্তু দিয়া আছিলে আৰু বস্তুবোৰ মই নিজে বনাইছিলোঁ আচলতে চেষ্টা কৰিছিলোঁ বনাবলৈ আৰু দুই এটা বস্তু যেনে জেওৰা সেইবিলাক মোক দেউতাই বনাই দিছিলে আচলতে কাৰণ মইতো বাঁহৰ কাম নাজানো আৰু মায়েও অলপ ৰং চং কৰি দিছিলে সেইটো মই নাই কৰা বুলি ক'ব নোৱাৰোঁ কাৰণ সকলো মই কৰা সম্ভৱ নহয় তেনেকৈয়ে আমি প্ৰজেক্টটো বনালোঁ বনাই পেলাই কেনি আমি আমাৰ সাতজন মইনা আৰু পাঁচজন পৰিচালক পৰিচালিকাৰ সৈতে আমি ট্ৰেইনত গুৱাহাটীলৈ যাত্ৰা কৰিছিলোঁ গুৱাহাটী পাই আমি শিল্পগ্ৰামত অনুষ্ঠিত সদৌ অসম মইনা পাৰিজাতৰ বিজ্ঞান মেলত আমাৰ লখিমপুৰ জিলাৰ পৰা অংশগ্ৰহণ কৰিছিলোঁ তাত বিভিন্ন জিলাৰ পৰা মইনা মাইনীসকল আহিছিলে তেওঁলোকেও নিজ নিজ প্ৰকল্প আনিছিলে তেওঁলোকৰো প্ৰকল্পৰ থীমটো বেলেগ বেলেগ আছিলে মুঠতে সকলোৰে পৰা কিবা এটা নহয় কিবা এটা শিকিবলগীয়া আছিলে আমি প্ৰথমতে শিল্পগ্ৰাম পাই আমি শিবিৰত আমি ৰখিছিলোঁ তাৰপিছত আমি এদিন আমাক আলোচনা কৰা কৰিবলৈ আমাক সুবিধা দিছিলে আমি ইজনে আনজনৰ লগত ভালকে চা চিনাকি হোৱাৰ সুবিধা দিছিলে যিহেতু আৰু পিছদিনাখন আমাৰ সেই প্ৰতিযোগিতাখন অনুষ্ঠিত হয় সুকলমে হৈ গ'ল প্ৰতিযোগিতাখন আৰু আমি তাত বহুতো বিজ্ঞানীক লগ পাইছিলোঁ আমাৰ অসমৰ অসমৰ বিজ্ঞানীসকলক তেওঁলোকে আমাক বহুত মৰম কৰিছিলে নিজৰ ল'ৰা ছোৱালীৰ গতে আমাক কথাবিলাক বুজাইছিলে আৰু তেওঁলোকৰ পৰাই আমি বহুতো কথাই শিকিছিলোঁ আৰু আমি লগৰবিলাকৰ পৰাও শিকিছোঁ বহুত কথা কাৰণ তেওঁলোকেতো চবেতো একেই মডেল নানে প্ৰত্যেকৰে মডেলটো বেলেগ বেলেগ হৈছে যিহেতু আমি সকলোৱে এইবিলাক চাইছিলোঁ আৰু শিকিছিলোঁ প্ৰথমবাৰ যেতিয়া মই বিজ্ঞান মেল দিছিলোঁ মোৰ ভয় লাগিছিলে যে মই পাম বা নাপাম মোৰ ভয় লাগিছিলে আৰু হলে'ও ভয় লাগিছিল যদিও আমাৰ লগত যোৱা মোৰ লগৰীয়া দাদা বাসকলে মোক ছাপোৰ্ট কৰিছিলে যে তুমি পাৰিবা কৰা মই বহুতো ভাল পাইছিলোঁ বাহঁতক মই বাহঁতক মই ধন্যবাদ দিব বিচাৰিছোঁ যে তোমালোক নোহোৱা হ'লে মই আজি কথাকেইটা তাত ভালকে ক'ব নোৱাৰিলোহেঁতেন যেতিয়া মানে প্ৰতিযোগিতাৰ ফলাফল দিছে তেতিয়া যেতিয়া মোৰ নামটো তাত ঘোষণা হৈছে যে মই লখিমপুৰ জিলাৰ পৰা পাইছোঁ বুলি মোৰ মনটো বহুত ভাল লাগিছে মই বহুত সুখী যে মই লখিমপুৰ জিলাৰ পৰা গৌৰৱ কঢ়িয়াব পাৰিছোঁ যে মই দহ দহটা স্থানৰ ভিতৰত এক নম্বৰ স্থানটো যে মই প্ৰথমবাৰ দি হ'লেও মই লখিমপুৰ জিলাৰ এটা সুনাম কঢ়িয়াই আনিছিলোঁ মোৰ বহুত ভাল লাগিছিলে মই মোৰ লগত জড়িত মই সকলোকে বহুত ধন্যবাদ দিব বিছাৰিছিলোঁ বিচাৰিছোঁ মানে মানে তেওঁলোক নোহোৱা হ'লে আজি মই এইটো পৰ্যায়ত উপনীত নহওঁ আৰু মই দ্বিতীয়বাৰো এইটো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ তেতিয়া আমাৰ লখিমপুৰ জিলাৰ পৰা কেৱল তিনিজনহে মইনা মাইনী গৈছিলে আৰু লগত পৰিচালক পৰিচালিকা গৈছিলে এইবাৰো আমাৰ মা মাহঁত যোৱা নাছিলে আমাক ছাৰ বাইদেউহঁতে এনেকৈ প্ৰতিনিধিত্ব কৰি নিছিলে বহুত ভাল লাগিছিল এইবাৰো মানে ক'বলৈ গ'লে একেটাই কথা আমাক আগৰ দৰেই চিনাকি কৰাই দিছিলে বিজ্ঞানীসকলক লগ পাইছিলোঁ তেওঁলোকে আমাক বহুতো কথা শিকাইছিলে আৰু তাত ফুৰাইছিলেও শংকৰদেৱ কলাক্ষেত্ৰ ফু ফুৰাইছিলে চিৰিয়াখানা মানে আমাক গুৱাহাটীৰ চাবলগীয়া যিবিলাক ঠাই সেইবিলাকো ফুৰাইছিলে এতিয়া আহিছোঁ যেতিয়া মই মোৰ যোনটো নেক্সট প্ৰজেক্ট মই তালৈ নিছিলোঁ তাৰ থীমটো আছিলে আমাৰ পৰিৱেশ আমাৰ কৰণীয় মানে আমাৰ পৰিৱেশৰ ওপৰত কৰিব লগীয়া যিবিলাক কৰণীয় কাম যেনে ধৰি লওক আমি গছ পুলি ৰুলোঁ আমি অকল গছ পুলিটো ৰুলেই নহ'ব তাৰ প্ৰতিপালনো আমি ভালদৰে কৰিব লাগিব প্ৰতিপালন কৰিলে আমি তাত পানী দিব লাগিব গছজোপা বেৰিব লাগিব বা গৰু ছাগলীয়ে খাব নোৱাৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব আমি পানী সংৰক্ষণ কৰিছিলোঁ ঘৰৰ টেংকিত এনেকে আমি ঘৰৰ টিঙৰ চাৰিওফালে এনেকৈ পাইপ দি দিছিলোঁ আৰু পাইপৰ তলেদি আমি এনেকে টেংকিত যাতে পৰে পৰাকে আমি এনেকৈ সুবিধা কৰি দিছিলোঁ আৰু আৰু ৰাস্তাৰ কাষে কাষে গছ ৰুইছিলোঁ আমি এখন নৈ কাষৰীয়া ঠাই এটুকুৰা আছিলে য'ত এনে এনেই মাটিডোখৰ পৰি আছিলে ধৰি লওক তাত আমি বনাঞ্চল এখনো পাৰিলোঁ বনাবলৈ তাত মানে গছ গছনি এনেকৈ মানে এখন হাবি টাইপৰ হৈ গৈছিলে তাত মানে এনেকৈ জীৱ জন্তু আছিলে দুই এটা তাত আমি কৰিলোঁ কি সেই জেগাডোখৰ সম্পূৰ্ণভাৱে আমি এখন সংৰক্ষিত বনাঞ্চল হিচাপে সেই জেগাডোখৰ আমি মানে দেখাইছিলোঁ যাতে মানে সেই জেগাডোখৰৰ পৰা জধে মধে বেলেগে গছ কাটি বা জীৱ জন্তু হত্যা কৰিব নোৱাৰে এনেকুৱাই আছিলে মোৰ দ্বিতীয়টো মানে প্ৰকল্প স ময়ো সেই দ্বিতীয় প্ৰকল্পটোতো সফলতা লাভ কৰিছিলোঁ সেই দহটা স্থানৰ ভিতৰত মই দ্বিতীয়বাৰো স্থান পাবলৈ সক্ষম হৈছিলোঁ মই ব মই বহুত সুখী আচলতে মই ইমান এটা ডাঙৰ মানে ডাঙৰ ছাক্সেছ পাইছোঁ মই মই মোৰ মা দেউতা ছাৰ বাইদেউসকল আৰু মোক সহায় কৰা প্ৰত্যেকজন ব্যক্তিকে মই মোৰ অন্তৰৰ পৰা মই ধন্যবাদ দিব বিচাৰিম মই যাতে মই ইমান এটা মই ইমান এটা ভাল মানে ভাল গৌৰৱ মই তেওঁলোকৰ বাবেই পাইছোঁ বা মই নিজক লৈ অলপ গৌৰৱাম্বিত কৰিছোঁ যাতে মই যে মই লখিমপুৰ জিলাৰ পৰা জিলালৈ এটা গৌৰৱ কঢ়িয়াই আনিছোঁ বা আমাৰ গাঁওখনলৈ মই এটা গৌৰৱ কঢ়িয়াই আনিব পাৰিছোঁ